মই গাঁৱৰ মানুহৰ লগত মিলি জুলি থাকি ভাল পাওঁ আৰু ঘৰত ইনেই বহি থকাতকৈ লগ বন্ধুৰ লগত অলপ ওলাই গৈ কিছুমান ভাল কাম কাজৰ কথা আলোচনা কৰোঁ আৰু কেতিয়াবা কি নামঘৰলৈ গধূলি নামঘৰলৈ যাওঁ তাত বন্ধু বান্ধৱক লগ পাওঁ নাম এইবিলাক ধৰ্মৰ আলোচনা কিছুমান হয় এই তেতিয়া মনটো খুব ভাল লাগে নাম প্ৰসঙ্গৰ মাজে মাজে কৰোঁ নাম নেগেৰা নাম চাই মই খুব ভাল পাওঁ এইবিলাক আৰু মোৰ ঘৰতে গাৰ্ডেনিং বুলি আ কৰোঁ বুলি আগতে কৈছিলোৱে আৰু মোৰ পৰিয়ালৰ লগত ছোৱালী ছোৱালীকেইজনীৰ লগত থাকি মই সময় কটাই ভাল পাওঁ এনেকৈয়ে মই দিনটো পাৰ কৰোঁ নেক্সদে আকৌ তেনেকৈয়ে মানে কাৰ্য্যসূচী লওঁ